ধেমাজি জিলাৰ অৰ্থনৈতিক বা ব্যৱসায় বুলিলে আমি প্ৰথমে ধান আৰু সৰিয়হ তিল মাটিমাহ আদিকে বুজি পাওঁ আৰু ধানৰ পৰা প্ৰথম চিৰা পিঠা মুড়ি সান্দহ আদি আখৈ তৈয়াৰ কৰি মানুহে বহুত উদ্যোগ গঢ় লৈ উঠিছে আৰু যেনে সৰিয়হৰ পৰা তেল মাটিমাহৰ পৰা মানুহে মাটিমাহৰ এই